আমাৰ অসমত ঐতিহাসিক বস্তু পৰ্যটকসকলে অহা বিভিন্ন বহুতো আছে আচল আচলতে ক'বলৈ গ'লে শিৱসাগৰ শিৱসাগৰত আছে ব্ৰহ্মপুত্ৰৰ মাজুলীত আছে তাৰপিছত ইয়াৰ উপৰিও গুৱাহাটীত আছে এনেধৰণে বহুতো ঠাইত আছে বিভিন্ন বিভিন্ন মানে বিভিন্ন ধৰণৰ জেগা চাবলৈ পৰ্যটক আমাৰ অসমলৈ আহে বিশেষকৈ ক'বলৈ হ'লে শিৱসাগৰত জয়দৌল শিৱদৌল কাৰেঙঘৰ ৰংঘৰ আদি আছে তাতো তেওঁলোকে তেওঁলোক আহে বিভিন্ন ঠাইৰপৰা বহুত দূৰ দূৰণিৰপৰা পৰ্যটকসকল আমাৰ অসমলৈ আহে তেওঁলোক আহে আৰু অসমৰ এই ঐতিহ্য দেখি তেওঁলোকে মানে বহুতো ভাল পায় সেইবাবে তেওঁলোকে ইয়ালৈ আহে ইয়াৰ ইয়াৰ উপৰিও তেওঁলোক গুৱাহাটীলৈ আহে গুৱাহাটীত কামাখ্যা মন্দিৰ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ আছে তেওঁলোকলৈয়ো তেওঁ মানে তালৈয়ো তেওঁলোক আহে এই কামাখ্যা মন্দিৰ দেৱীৰ দুৰ্গাক লৈ নিৰ্মাণ কৰা হৈছিল মানে দুৰ্গা মাই নিৰ্মাণ কৰিছিল ইয়াৰ উপৰিও তেওঁলোক ব্ৰহ্মপুত্ৰৰ মাজুলী ঠাইলৈ আহে উমানন্দলৈ আহে মাজুলীতো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হয় তাত তেওঁলোকে চাবলৈ আহে অসমৰ বিভিন্ন অনুষ্ঠানবোৰ তেওঁলোকে চাবলৈ আহে কেনেধৰণৰ আচলতে আমাৰ এই অসমত অনুষ্ঠান পতা হয় সেইসমূহ তেওঁলোকে চাবলৈ আহে কিমান কি মানে কেনেকুৱা হয় এই চাবলৈ আহে আৰু তেওঁলোক মানে এইবোৰ আমাৰ অসমৰ এই ঐতিহ্য হেৰিবোৰ চাই মানে তেওঁলোকে বহুতো ভাল পায় ইয়াৰ উপৰিও তেওঁলোকে তেওঁলোকেও কিছুমানে মানে এইবোৰত অংশগ্ৰহণ কৰিবও বিচাৰে তাৰ উপৰিও তাৰ উপৰিও মানে অসমৰ বিভিন্ন ঠাইৰপৰা অসমৰ বিভিন্ন ঠাইৰ মিউজিয়ামবোৰ সংগ্ৰহ মিউজিয়ামত সংগ্ৰহ কৰি থকা বস্তুবোৰ আগৰদিনীয়া পুৰণি সংগ্ৰহ কৰা বস্তুবোৰ ৰজাদিনীয়া তেওঁলোকে সেইবোৰো চাব আহে যে কেনেকৈ ধৰণৰ আমাৰ ইয়াত বস্তু আছিল কেনেকুৱা ধৰণৰ ইয়াত কি আছিল তেনেকুৱাবোৰ মানে তেওঁলোকে চাবলৈ আহে কি কি আচলতে আমাৰ ইয়াত উদযাপন কৰা হয় তেওঁলোকে চাবলৈ আহে বিহুও মানে বহাগৰ টাইমত তেওঁলোকে বিহুও আমাৰ ইয়াত অসমত চাবলৈ আহে তেওঁলোকে কি কি ধৰণৰ আমাৰ ইয়াত কেনেকৈ বিহু পতা হয় কি কৰা হয় বিহুত বিভিন্ন ধৰণৰ হেৰি পতা হয় এনেকুৱা বস্তু বহুত তেওঁলোকে চাবলৈ আহে তেওঁলোকে মানে এই অসমত থাকি বহুতো ভাল পায় তাৰ